হেল্ল' অঁ অঁ আছো আৰু দেই নমৰি জীয়াই মাছটো ধৰি আছোঁ দেই

দিচাঙলৈ যাব পাৰি মছ ধৰিবলে দিচাঙলে যাওঁতো হাঁ আহি যা আহি যা লৈ যাওঁ নেকি ধুনীয়াকে লৈ যাম বিনদাচ ধৰি ভাল লাগিব হৈ যাব হৈ যাব আহি জানা তই আহি জানা তই ধৰি তাৰ পৰা কবি

বামতো পায় বামত পায় ওজাই আহোঁতে বামতে পায় মানে গম পালি

মজা মানে বহুত মজা আছে বিনদাচ লাগিব তই ধৰি এবাৰ পালে নেৰিবি আও ধৰি থাকিবলেকে মন যাব খোৱাতকৈ চখ মাছ ধৰাটো

অঁ হ হ বাকী ভালে আছোঁ অঁ অঁ অঁ গুড নাইট গুড নাইট